হেল্ল' মই দেৱীময়ী চুতীয়া চখ হিচাপে গোঁঠা বা চিলাই কৰা কামটোৰ মোক কামটোৱে মনত বহুতখিনি আনন্দ দিয়ে এইটো কাম গোঁঠা বা চিলাই কামটো মই পেছা বুলি নেভাবোঁ এইটো কৰি মোৰ মনত বহুতখিনি আনন্দ দিয়ে মই টাউনত গৈ আমাৰ গাঁৱৰপৰা কিছু বহুত দূৰত গৈ চিলাই মেচিন শিকিলোঁ মই ছমহীয়া কোৰ্চ কৰিলোঁ কৰি গাঁৱৰ মানুহৰ দুটা এটাকৈ তেনেকৈ মেখেলা চাদৰ চিলাওঁ আৰু গোঁঠা কাম ঘৰতে শিকিছিলোঁ ঊল গোঁঠা কাম এই চুৱেটাৰ মণিবেগ মানে টেবুল ক্লথ শৰাই ঢকা তেনেকুৱা ঘৰতে মই তৈয়াৰ কৰোঁ ঘৰতে আৰু আমাৰ মোক চিলাই কৰি শিকি থাকোঁতে ঘৰৰপৰা বহুত কষ্টৰে অহা যোৱা কৰোঁ দূৰত আৰু মই ছমহীয়া প্ৰশিক্ষণ লৈছিলোঁ ছমাহত মই ব্লাউজ চিলাইছোঁ এইফালে চাদৰ দহি বাটিবলৈ মেখেলা কাপোৰ তাৰপৰা কুৰ্তি পাইজামা পেণ্ট তাৰপিছত আকৌ এই ৰুমাল গাৰু কভাৰ বিচনা চাদৰ তেনেকুৱা কিছুমান কাম মই কৰোঁ আৰু এইটোকে মই পেচা হিচাপে কেতিয়াও নেভাবোঁ এই এই কামত মোৰ বহুত লাভ হয় আৰু মই মনত বহুতখিনি ভাল পাওঁ কৰি আৰু মোৰ নিজৰ স্বাস্থ্যও ভালে থাকে চালে ভালে থাকে আৰু মই এনেই থাকি ভাল নেপাওঁ কিবাকিবি এটা কৰি থাকিলেই ভাল লাগে তেনেকুৱা আৰু চখ হিচাপে চিলাই মেচিনটো মই লৈছিলোঁ চাৰে ছয় হেজাৰ টকাত আৰু চাৰে ছয় হেজাৰ টকা মোৰ এতিয়ালৈকে কিনা পইচাটো মোৰ এতিয়ালৈকে ওলাই গ'ল আৰু যিখিনি মই ব্লাউজ চাদৰ অ' চাদৰ দহিবটা আৰু এইবিলাক মেখেলা কুৰ্তি নহয় বা পেণ্ট তেনেকুৱা আৰু লেহেংগা ধৰক গাৰু কভাৰ তাৰপিছত এইফালে বিচনা চাদৰ এইবিলাক মই কৰোঁ কৰি মই বহুতখিনি মই টকা পাইছোঁ আৰু সেইখিনিৰপৰাই মই মোৰ যিখিনি কিনা আছিলে মোৰ মূল্য সেই মূল্যটো মই ঘূৰাই পালোঁ এইটো মূল্য মই ঘূৰাই পালোঁ সেইকাৰণে মই মই চখ হিচাপে গোঁঠা কাম কৰি ভাল পাওঁ চিলাই কাম কৰি ভাল পাওঁ আৰু চিলাই কাম কৰাৰ আমি ধৰক গুলি বেজী তাৰপৰা নহয় বা গুলি বেজী তাৰপিছত আকৌ ধৰা এইবোৰ এতিয়া কেঁচি আকৌ এইবিলাক জোখ মাখ লোৱা মিটাৰ কাপোৰ মিটাৰ সেইবিলাক আমি বজাৰৰপৰা আনি লওঁ নিজৰ পইচাত খৰচ কৰি আৰু নিজৰ পইচা খৰচ কৰি আনি ল'লেও আমাৰ আমি ব্লাউজ যেতিয়া চিলাওঁ তেতিয়া আমাৰ সেইটো পইচা আকৌ ওলাই যায় নহয় বা কিছুমানে কাপোৰো দিয়ে সেইবিলাকে আমি লগাই মেলি দিওঁ ধুনীয়াকৈ দহি বাটি দিওঁ কালাৰ মিলাই আৰু গোঁঠা মেলা কৰি আমাৰ দোকানখন আগবঢ়াম বুলি ভাবিছোঁ এতিয়া দোকানখন খোলা হৈছে এসপ্তাহমান সেই তাকে আমি অকণমান কিজানি উন্নতি পথলৈ নিব পাৰোঁ আৰু গোঁঠা কৰা কাম চিলাই কৰা কাম আনক প্ৰশিক্ষণ দিবলৈয়ো বহুত আগ্ৰহ এটা আছে আগ্ৰহটো কেতিয়া পূৰাব পাৰোঁ সেইখিনি ভালকৈ চিন্তা কৰি ল'ব লাগিব তেতিয়া যদি সকলোৱে মোৰ নিজৰ গোঁঠা চিলাই কৰা কামবোৰ ভাল পাব লাগিব তেতিয়াহে মোক মানুহ দুগৰাকী এগৰাকীকৈ আহিব আহি মেলি ক'ব যে যে বাইদেউ আপোনাৰ ধুনীয়াকৈ ব্লাউজ চিলাইছে আপুনি কাৰোবাৰ কাপোৰ চিলাইছে আপোনাৰ দহি গোঁঠাটো ভাল হৈছে বা বোলে আপুনি ঊল গোঁঠা চুৱেটাৰটো ধুনীয়া হৈছে বা বোলে গোঁঠা টেবুল ক্লথ নহয় বা শৰাই সঁফুৰাৰ ঢাকনি তেনেকুৱাও সেইবিলাক ভাল হৈছে আমাকো বোলে কম দামতে আমাক প্ৰশিক্ষণ দিয়ক তেনেকৈ ক'লে মানে তেতিয়া শিকাবলৈ মন যায় আনক এতিয়া নিজে যেনেকৈ শিকিলোঁ তেনে আনকো শিকাবলৈ মন এটা আছে আৰু এতিয়া আমাৰ দোকানখন এসপ্তাহ হৈছেহে হয় অ'পেনিং কৰা এতিয়া মানুহ দুগৰাকীমান ল'ব লাগিব চিলাই কৰিবলৈ শিকাবলৈ আৰু মেচিন আনিব লাগিব চাৰিটামান তাৰপিছত আমি সকলোকে গোঁঠা কৰা এম্ব্ৰইডাৰী কৰা চিলাই কৰা সেইবিলাক শিকাম আৰু আমাৰ এতিয়া মই মেচিন এটাও আনিম বুলি ভাবিছোঁ এম্ব্ৰইডাৰী কৰা মেচিন এম্ব্ৰইডাৰী কৰা মেচিনটো মোৰ অকণমান টকা গোটাই লওঁ তেতিয়া আমি মেচিন এটা আনি ভালদৰে দোকানৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু চিল ভালকৰি যদি এম্ব্ৰইডাৰী কৰি কাপোৰবিলাক আমি যোৰ যোৰকৈ নহয় বা মেখেলা চাদৰ নহয় বা বিচনা চাদৰ বা গাৰু কভাৰ তেনেকুৱা কাপোৰত আমি এম্ব্ৰইডাৰী কৰিলে ভাল দেখে যেন তেনেকৈ ভালকৈ কৰিম আৰু সেইখিনি কথা বেলেগেও ধৰক গম নোপালেও আমি তেনেকৈয়ে প্ৰদৰ্শনী হিচাপে নিম কৰি থ'ম আনকো জনাম যে আমাৰ ইয়াত ভালদৰে শিকে মেচিনৰ কাম গোঁঠা কৰা চিলাই কৰা আৰু হয় আৰু সেই চিলাই কৰা গোঁঠা কৰা আৰু এমব্ৰইডাৰী কৰা কামবোৰ আমাৰ ভালকৈ শিকাম বুলি আৰু মই ভালদৰে তেনেকৈ শিকি এতিয়া মই বহুত নিজকে ভাল কাম এটা কৰি আগবাঢ়ি আহিছোঁ বুলি আহিছোঁ বুলি ভাবিছোঁ আৰু নিজকে এতিয়া কাক কেনেকৈ উপকাৰ কৰিব পাৰোঁ সেইটোৱে মোৰ ভগৱানৰ ওপৰত তুতি প্ৰাৰ্থনা যে মই ভালদৰে চিলাই কৰা আৰু হেৰি এম্ব্ৰইডাৰী কৰা গোঁঠা কৰা কাম আৰম্ভ কৰিব পাৰোঁ আমি গোঁঠা কৰা কাম কৰোঁতে শলা দৰকাৰ হয় শলা দুডাল দৰকাৰ হয় আৰু এইফালে এম্ব্ৰইডাৰী কৰি যদি হাত এম্ব্ৰইডাৰী কৰিব বিচাৰোঁ তেন্তে ফ্ৰেম লাগে সৰু বেজী লাগে তাৰপিছত আপোনাৰ কাপোৰ লাগিব তেনেকৈয়ে আমি গোঁঠা কৰা তাৰপিছত আকৌ হাত এমব্ৰইডাৰী কৰা আচলতে হাত এমব্ৰইডাৰী কৰাটো মই থুলমূলকৈ শিকি থৈছিলোঁ হাত এমব্ৰইডাৰী কৰা এতিয়া সেই এম্ব্ৰইডাৰী কৰি কালাৰফুলকৈ যদি মেখেলা চাদৰো ধুনীয়াকৈ বনাব পাৰোঁ তেনেকৈয়ে মই পিন্ধিবলৈ মোৰ কেতিয়াবা মন যায় আৰু তেনেকৈ আনকো পিন্ধা দেখিলে ভাল লাগে হাতে কৰা কাম কিনা যোৰতকৈ কাপোৰ চিলাই কৰা কাম বেছি ভাল লাগে আমাৰ চিলাই কৰা মোৰ ভাল লাগে চিলাই কৰিবলৈ মানুহে শিকি ল'বলৈ লাগে চবেই চিলাই কৰাটো বিশেষ প্ৰয়োজনীয় চবেই নিজৰ কাপোৰ কানি ব্লাউজ যোৰ কাপোৰ দহি বটা সকলোবোৰ শিকি ল'লে এতিয়া নিজৰ ঘৰতে মেচিন এখন আনি ধুনীয়াকৈ নিজৰ কাপোৰকেইটা চিলাই ল'লেও যথেষ্ট আৰু তেনেকৈ আমি যদি চিলাই শিকি লওঁ চিলাই শিকি ল'লে বহুতখিনি মানুহে উপকৃত হয় নিজৰ কাপোৰ কানি চিলাব পাৰে টকা পইচা বেলেগত চিলাই নিদিলেও হয় আৰু তেতিয়া আমাৰ বহুতখিনি লাভ হয় আৰু সেইটো কাম কৰি আমি ভাল পাওঁ এক্সেচাইজ হিচাপেও লওঁ আৰু নিজৰ মনটোও ভাল লাগে আচলতে ভাল লাগে চিলাই কৰি আৰু গোঁঠা মেলা কৰিও ভাল লাগে এনেই সময়ত আমি কিবা এটা কৰি থাকিবলৈ পালেই ভাল পাওঁ এনেই ঘৰত শুই বহি থকাতকৈয়ো নিজৰ স্বাস্থ্যৰ বাবে অতি উন্নতি তাকে আমি সেইকাৰণে সকলোৱে চিলাই কৰাটো ভাল আমি এতিয়া উঠি অহা নৱ প্ৰ্ৰজন্মক যে ভালদৰে চিলাই শিকি ল'বা উঠি অহা ছোৱালীবিলাক ভালকৈ চিলাই মেচিনটো শিকি ল'লে গোঁঠা মেলা শিকি ল'লে আমাৰ বহুতখিনি উপকাৰ হ'ব এতিয়া চিলাই শিকিবলৈ হ'লে মানে বেছি কেইটকা নেলাগে কম দামতে হ'ব আমাৰ যদি দোকানলৈ আহে মই বহুতখিনি শিকাবও পাৰিম আৰু নতুন নৱ নৱপ্ৰজন্মক সেয়াই মোৰ আপোনালোকৰ ওচৰত তুতি প্ৰাৰ্থনা ইয়াকে কৈ মই নমস্কাৰ কৰিছোঁ